অঁ বাইদেউ কওক অঁ হয় হয় হয় কওকচোন বাইদেউ অঁ পায় পায় আহিব বাইদেউ পোৱা হয় ইয়াত কি গুটি লাগিছিল আপোনাক অঁ আমাৰ ইয়াত আছে ৰঙালাও আছে জাতিলাও অমিতা বেঙেনা তাৰপিছতে আকৌ হেৰি কি কয় তিতাকেৰেলা এইখিনি গোটেইখিনি আমি হাইব্ৰিডৰ গুটিয়ে ৰাখিছোঁ বাৰু জেনেৰেলো আছে আপুনি হাইব্ৰ্ৰিডৰ আছে আপোনাক কেনেকুৱা লাগে আপুনি নিব পাৰিব তাৰপৰা জলকীয়া আছে অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ পায় পায় আমাৰ ইয়াত গোটেইখিনিয়ে ৰখা হয় অঁ গোটেইখিনিয়ে ৰখা হয় আমাৰ আপুনি অঁ আছে আছে আপুনি হেৰি পচাবৰ কাৰণে কিবা ঔষধো নিব পাৰিব মানে গুটিটো পোকে চোকে নাখাবলৈ তাৰপিছতে হাইব্ৰ্ৰিডৰ আছে আমাৰ অমিতা গুটি আছে বহুত ডাঙৰ হয় তিনি চাৰি কেজি হৈ যায় এটা অমিতা আকৌ ৰঙালাও আছে অঁ এতিয়া আপুনি মাৰ্চ মাহত পচাব পাৰিব আপোনাৰ তিনিমাহৰ পিছত লাগিবই আৰু অমিতা একেবাৰে গুৰি পৰাই লাগিব অঁ অঁ অঁ হাইব্ৰিড অঁ আপুনি ধুনীয়াকৈ গাঁতটো খান্দি মেলি ল'ব আৰু তাৰপিছত মানে আগে পচাই ল'ব তাৰপৰা গোটেইখিনি পচোৱাৰ পিছত আৰু আপুনি পুলিটো ওলোৱাৰ লগে লগে লগাই দিব আৰু আপুনি হেৰি মাটি চাটি চপাই দিব লাগিয়ে যাব তিনিমাহৰ পিছৰ পৰাই অঁ তাপা আকৌ জাতিলাও আছে এতিয়া জাতিলাও দিব পাৰিব নহয় জাতিলাও দিব অঁ ভেন্দি অঁ গোটেইখিনি আমি হাইব্ৰিডৰ গুটিয়ে ৰাখোঁ ইয়াত অঁ গোটেই হাইব্ৰিডৰ গুটিখিনিয়ে ৰাখোঁ আপুনি আহিব আহি কিনে আমাৰ লগত আমাৰ দোকান খোলাই থাকে সদায় অঁ আপুনি গোটেইখিনি লৈ যাব পাৰিব আপুনি খালি আমাৰ হাইব্ৰিডৰ গুটি যে অকণমান মানে হেৰিটো মানে দামটো অকণমান ইবোৰ জেনেৰেলতকৈ বেছি আৰু অঁ তাৰমানে আমাৰ এই গুটিবোৰ মিক্স নকৰে যে সেইটো কাৰণে আপোনাৰ পঞ্চাছটা থাকিলে গোটেই পঞ্চাছটাই ওলাব এটা বা দুটা কিবা এটা মিস্ক কৰিব পাৰে কিন্তু আমাৰ গেৰাণ্টি আছে গুটিত অঁ অঁ অঁ ঠিক আছে হ'ব আপুনি আহিব বাইদেউ আহিলে মোলৈ ফোন এটা কৰিব অঁ ঠিক আছে অঁ হ'ব